মই যোগাসন শিকিবলৈ কিছুমান চেনেল টি ভি ইউটিউব আদি সহায়ত চাওঁ আৰু প্লে' ষ্ট'ৰত আপোনাৰ যো যোগাসন শিকিবৰ বাবে আজিকালি নিৰ্দিষ্ট এপ আছে সেই এপবোৰৰ পৰা চায়ো শিকিব পৰা যায় যো যোগাসন মই নিজেও কৰোঁ আৰু যোগাসন কৰোঁতে সন্মুখীন হ'বলগীয়া কিছুমান অসুবিধাসমূহ হৈছে যেনে যোগাসন কৰোঁতে হাতৰ বিষ ভৰি সিৰামাৰি ধৰা ডিঙি বিষ কঁকালৰ বিষ আদি হ'ব পাৰে এই যোগাসন যদি সদায় এটা নিৰ্দিষ্ট সময় লৈ যদি সদায় কৰা হয় তেতিয়া মানুহে এনেকুৱাবোৰ সমস্যাৰ পৰা আঁতৰি থাকিব পাৰিব আৰু মানুহে নিজৰ শৰীৰটোক অকণমান সুস্থও হ'ব আৰু মন মগজু শান্ত হয় আৰু এই যোগাসনবোৰ কৰি থাকিলে মানুহৰ হৰ এটা হিচাপত শক্তিও বৃদ্ধি হয় কেলে কোনে মানুহৰ কিয়নো এটা সেইটো ৰুটিন হিচাপত বনি যায় ডেইলি শুই উঠি বা শোৱাৰ আগত বা সন্ধিয়া সময়ত যোগাসন কৰাতো এটা সেইজনৰ হেবিট হৈ পৰে